হেল্ল' অ ক' অ' নেহেৰুবালিত অ যাম যাম অ যাম যাম তাত আজি ভাল প্ৰ'গ্ৰেম হ'ব তুমি কাৰ লগত যাবা

কেইটাত মানে যাম দহটা মান বজাত বৰষুণো পৰিব যে বৰষুণো হেৰি হৈ আছে তুমি কাৰ লগত যাবা চাৰিচকীয়া খনত যাম ওলাই থাকিবা তুমি ঘৰৰ পদূলিতে যাম যাম প্ৰ'গ্ৰেমটো ভাল হ'ব আৰু তোমাৰ লগত কোনোবা যাব নেকি অ মোৰ তাত দুটা চাৰিটা হ'ব পাচটা মানুহ যাব পাৰিম পাঁচটা মানুহ তাৰপৰা দুটা দুজন যাব ন' তোমাৰ সৈতে তিনিটা তোমাৰ সৈতে তিনিজন নে বাটতে ওলাই থাকিবা মই ফোন মাৰিম যোৱাৰ আগে আগে ন' অ প্ৰগ্ৰেমটো চাই আহিব লাগে ভাল লাগিব হয় তাৰপিছত অ হ'ব লৈ ল'ব লাগে একো নহয় গাড়ীতহে যাব আৰু বৰষুণটো চাই লওঁ দেই ন' বৰষুণটো চাই লোৱাৰ পিছতহে ক'ব পাৰিম নহ'লে মানে কি নহ'ব নহয়

তাৰপিছত এতিয়া খবৰ কি ভাল আৰু তাত তাততো চাব গ'লেতো ভালেই বাৰু ৰাতি দহ এঘাৰটা মান বজিব চাগৈ হ'ব আৰু সেইটো চিন্তা কৰিব নালাগে ওলাবা খালি ওলাই থকিবা ফোন মাৰিবা সময়ত ফোন মাৰি দিম দেই অ নিশ্চয় নিশ্চয় হ'ব